মই মাছ ধৰিবলৈ বিশেষকৈ ওচৰ চুবুৰীয়া খুৰীহঁত বা মাহঁতৰ পৰাই শিকিলোঁ আৰু মই সৰুৰে পৰাই মাছ ধৰিবলৈ গৈ থকা নাই মাহঁতক মাছ ধৰিবলৈ যায় বা খুৰীহঁতে মাছ ধৰিবলৈ যায় ওচৰৰ বৰমাহঁতে মাছ ধৰিবলৈ যায় তেনেকৈ দেখি দেখিহে শিকিছোঁ আৰু মোৰ জ্য়েষ্ঠসকলৰ পৰা শিকা কিছুমান কৌশল হৈছে যেনেকৈ প'ল লৈ মাছ ধৰিব যোৱা বা জাকৈ লৈ মাছ ধৰিবলৈ যোৱা বা জাল লৈ মাছ ধৰিবলৈ যোৱা দেউতাহঁতক দেখিছোঁ জাল লৈ মাছ ধৰিবলৈ যায় তেনেদৰে চবকৈ দেখিছোঁৱে পানীত গৈ কম পানীত মাছ ধৰিবলৈ গৈ খেপিয়াই মাছ ধৰা হাতেৰে আৰু জাল লৈ যিহেতু মাহঁতেও যায় তেনেকৈ আমিও গৈছোঁ আমাৰ মাহঁতৰ পৰাই শিকিছোঁ বা খুৰীহঁতৰ পৰাই শিকিছোঁ ভাল লাগে মাছ ধৰি জ্য়েষ্ঠসকলে যিখিনি শিকাইছে সেইখিনিতো আমাৰ গ্ৰাম্য় জীৱনত সেইখিনিৰ বিশেষকৈ বহুত গুৰুত্বপূৰ্ণই হয় আৰু আমাৰ গাঁৱৰ যিখিনি ওচৰৰ খুৰী বৰমাহঁত আছে সিহঁতেতো প্ৰায়ভাগ মাছ ধৰিবলৈ যায়েই সিহঁতৰ পৰাই যথেষ্টখিনি শিকিছোঁ গতিকে ইমানখিনি শিকাটোতো আমাৰ ভালেই কথা